এজন ন্যায়াধীশৰ কাম ভালেমান থাকে যেনেকৈ আমি যিহেতু গাঁও অঞ্চলত বসবাস কৰোঁ আমাৰ গাঁওবিলাকত বহুতো ন্যায় কাম হৈ থাকে সেইবিলাকৰ কাৰণেই আমি ন্যায় ওচৰলৈ যাবলগীয়া হয় আজি ধৰক আমাৰ গাঁৱত এগৰাকী মানুহ দ্ৰব্যযুক্ত সেৱন কৰি বহুতো গালি গালাজ কৰে তেনেক্ষেত্ৰত আমি গাঁৱৰ ৰাইজে সকলো মিলি সকলোৱে মিলি

ন্যায় ধীশ কামত কৰোঁ আৰু এখন দেশৰ ন্যায় প্ৰতিক্ৰিয়াই বাবেই বহুত কৰিবলগীয়া কাম থাকে তেনেকৈ মদ্যপান কৰি মানুহ এজনে এজন মানুহক বহুত গালি গালাজ কৰি থাকে তেনেক্ষেত্ৰত আমা গাঁৱৰ ৰাইজ মিলি মহিলা সংগঠন মিলি আমি সকলোৱে সেইজন মানুহজনক ভালকৈ বুজাওঁ কাৰণ বুজোৱা পাছতো যদি তেওঁ সেই একেখিনি কামকে গালি গালাজ চাগে কৰিব বিচাৰিলে তেতিয়া এজন ন্যায়াধীশৰ ওচৰলৈ যাবলৈ যাবলগীয়া হয় তেনেকৈ আমাৰ সকলো মহিলাই গৈ তেনে সকলো মহিলা গৈ ন্যায় ওচৰলৈ আমাৰ আজি ধৰক আমাৰ গাঁৱত বহুতেই সেই মানুহজনক বুজাই বহুত বুজায়ো তেওঁক বুজাব নোৱাৰিলে তেনে একেধৰণেই সেই মানুহজনে তেনেকৈয়ে গালি গালাজ বেলেগক পাৰি তাৰ কাম তেনেকৈ কৰি যায় তেনেক্ষেত্ৰত আমি গাঁৱৰ মানুহে আৰু ওচৰ চুবুৰীয়াৰ আমাৰ সকলো পৰিৱেশ নষ্ট হৈ যায় তেনেকৈ ন্যায়ধি ওচৰলৈ ন্যায়াধীশৰ ওচৰলৈ যাবলগীয়া হয় আৰু গৈ তেওঁক সকলো ক্ষেত্ৰতে বাবেৰে তোমাক মানুহজনক সকলো বুজায়ো তাক বুজাই নিব নোৱাৰিলোঁ মহিলা সমিতিয়ে তেনেকোৱাত সেই মানুহজনেও বেছিহে তেওঁ তেওঁ বেছিহে উপদ্ৰৱ কৰিবলৈ চুবুৰীয়া চুবুৰীয়া ওচৰত উপদ্ৰৱ কৰিছে আমাৰ আমাৰ ওচৰ চুবুৰীয়া সকলো পৰিৱেশ বেয়া হৈ গৈছে